দুই তিনি দুহেজাৰ বাইশ সাত আঠ দুহেজাৰ দহ ন এঘাৰ দুহেজাৰ আঠ বাৰ বাৰ দুহেজাৰ ন তেৰ বাৰ দুহেজাৰ এক